আগতে যিহেতু মই ইমান ভাল নাৰান্ধো কিন্তু ধৰক এতিয়া নতুন ঘৰখনলৈ অহাৰ পৰাতো ভালকৈ ৰান্ধিবই লাগিব সেইবাবে এতিয়া ধৰক নতুন নতুন ধৰণৰ মই ৰচিপি বনাবলৈ শিকি আছোঁ আৰু আলহি আহিলে মই এতিয়া খুবেই ভাল পাওঁ ইউটিউবত যিহেতু সকলো ধৰণৰ খাদ্য উপলব্ধ সেইবাবে ধৰক নতুন নতুন ৰেচিপি বনাবলৈ তাতে পোৱা যায় আৰু তাৰপৰাই মই শিকি আহিছোঁ এতিয়া ধৰক মই এতিয়া যথেষ্টখিনি নতুন ঘৰখনলৈ অহাৰ পৰা মানে বনাবলৈ ভালদৰে শিকিব পাৰিছোঁ ইউটিউবৰ পৰা সৰহভাগ চাই চাই শিকিছোঁ বাৰু মানে ধৰক নজনা বস্তু বিলাক সকলো তাতে পোৱা যায় আৰু মাংস মাছ তাৰপৰাই মই এতিয়া চাইপিনে পাৰিছোঁ আৰু এতিয়া মায়ে ধৰক এতিয়া মায়ে মাছৰ জোল খাই ভাল পায় এতিয়া সেইবাবে মই প্ৰত্যেকদিনাই মানে ধৰক বনাবলৈ ভালকে ৰান্ধিবলৈ মাৰ কাৰণেই চেষ্টা কৰোঁ মায়ে এতিয়া মাছৰ টেঙা জোল খাই ভাল পায় বিশেষকৈ নল টেঙা নল টেঙা মাছৰ সৈতে মায়ে খুব ভাল পায় আৰু মোৰ মানুহজনে মানুহজনে মোৰ গাহৰি মাংস তেওঁৰ খুবেই প্ৰিয় বিশেষকৈ মছলা নিদিয়াকৈ মছলা নিদিয়াকৈ ধৰক আদা নহৰু অকল খুব কম মছলাৰ ভিতৰতে গাহৰি মাংসকণ ৰন্ধা হয় আৰু মোৰ দেউতাই দেউতাই ভাল পায় কুছিয়া মাংসৰ জোল কুছিয়াৰ মানে ধৰক নৰসিংহ ভেদাইলতা সৈতে তেনেকে যদি মানে মিক্সিত মাৰি খোৱা হয় যদি খুব ভাল পায় আৰু খুব মছলা ব্যৱহাৰ নকৰাকৈ মই বনাওঁ এনেকৈ মানে বনাই বনাই শেষত মই এতিয়া পাৰিছোঁ আৰু আৰু মাহঁতৰ কাৰণে এইখিনি ৰেচিপি মই বনাবলৈ চেষ্টা কৰি আছোঁ বৰ্তমান